কৈ আছে মই অভিষেক বৰুৱাই কৈ আছোঁ মোৰ মানে ঘৰটো ৰং মাৰিবলৈ আছিলে আপুনি মাৰি দিব পাৰিবনে নাই পুটিন মৰা নাই পুটিন মাৰিব লাগিব ৰঙো মাৰিব লাগিব

আপুনি এতিয়া কি ৰং মাৰিব বাৰু প্লাষ্টিকটো মাৰিবনে নে নৰ্মেলটো মাৰিব মই মানে চাওক মই মানে ইমান ভালকৈ গম নাপাওঁ ৰঙৰ বিষয়ে আপুনি এতিয়া ৰঙৰ মানুহ এতিয়া আপুনিহে গম পাব কোনটো মাৰিলে ভাল হয়

অ তেতিয়া যোনটো ভাল হয় মানে আপুনি যদি প্লাষ্টিকটো ভাল হয় বুলি গম পায় তেতিয়া প্লাষ্টিকটোৱে মাৰি দিব

আপুনি কেতিয়াৰ পৰা কামটো আৰম্ভ কৰিব পাৰিব অ ঠিক আছে আপুনি এপাক আহিব

তো আপুনি এতিয়া কেনেকুৱা চিষ্টেমত কৰিব হাজিৰা চিষ্টেমত কৰিবনে ঠিকা চিষ্টেমত কৰিব অ কিমান মান ল'ব আপুনি ঠিকাত এ বিশ হেজাৰ বেছি হ'বগৈ নেকি অকণমান কিবা চাই চিতি ল'ব আৰু অ ঠিক আছে বাৰু আপুনি কাইলৈ আহিব ন' ও ঠিক আছে বাৰু